হেল্ল' অঁ হেল্ল'

মই আপোনাক ফোন কৰিছিলোঁ আপুনি ট্য়ুৰিজিমত কৰিব পৰা গাইডলাইনৰ মানুহ নেকি মই তাৰমানে আপোনাৰ ফোন নম্বৰটো লৈছিলোঁ এজনৰ পৰা এইজন ট্য়ুৰিজিম এই এই কাজিৰঙা টু ট্য়ুৰত গৈছিল আমি আৰু কাজিৰঙা ট্য়ুৰত এটা টিম যাব লগা আছে এই কাজিৰঙা ট্য়ুৰত আমুক বিষয়ত বিশেষ অভিজ্ঞতা নাই কাজিৰঙাৰ বিষয়ে গতিকে আমি বয়সীয়াল মানুহ কেইজনীমান আৰু শিশুও যাব গতিকে তাত যাতে অসুবিধা নহয় তাৰকাৰণে গাইড ল'ব বিচাৰিছিলোঁ আপুনি পাৰিব নেকি অঁ এই বিষয়ত গাইডৰ গাইডলাইনৰ বিষয়খিনি অলপ কওকচোন ডাবুল ডাবুল পইচা খৰচ কৰিবলগীয়া হয়

ন এদিনৰ কাৰণে নাযাওঁ বাৰু গ'লে আমি এদিন থাকি আমি য'ত সেইখিনি গোটেইখিনিটো এদিনতে চোৱা নহয় এ এদিন থাকি আমি গোটেইখিনি চাব লাগিলে জিপ চাফাৰী ল'ব লাগিলে বা হাতী চাফাৰী ল'ব লগিলে আমিতো তাৰ বিষয়ে একো নাজানোঁ কাজিৰঙাৰ বিষয়ে গতিকে সেইকাৰণে আপোনাক গাইডলাইন হিচাপত লৈছোঁ আপুনি যাতে সুন্দৰভাৱে পৰিচলিত কৰি আমাক হোম চাফাৰী এই কি হাতী চাফাৰী আৰু জিপ চাফাৰীখিনি কৰি আমাক গোটেইখিনি দেখুৱাই কাৰণ আৰু শিশু আৰু বৃদ্ধ লৈ যাম যিহেতু শিশু আৰু বৃদ্ধইটো আৰু দ্বিতীয়বাৰ যাব নোৱাৰিবও পাৰে ঠিক আছে বাৰু ভাল লাগিল কিন্তু অলমষ্ট খৰচ কিমানমান হ'ব পাৰ হেড হওক তেও ভাল লাগিল কিন্তু এতিয়া যাব বিচাৰিছিলোঁ কিন্তু এতিয়া যাব নোৱাৰি যদি নাযাওঁ বাৰু আমি ৰৈ লাও ৰৈ লওঁ পূজাৰ পিছতে যাম বুলি ভাবিছোঁ পূজাৰ পিছতে পূজাৰ পিছতে যাম বুলি ভাবিছোঁ ঠিক আছে অঁ থেংক ইউ